মই আটাইবোৰ গছ গছনি ৰুব বিচাৰোঁ যিহেতু গছ গছনি আমাৰ সকলোৰে বাবে এটা ভাল হয় যিহেতু আমি গছ গছনিয়ে আমাক যিখিনি যিখিনি যিখিনি উশাহ উশাহৰ ক্ষেত্ৰত বা অক্সিজেন অক্সিজেনৰ ক্ষেত্ৰত গছ গছনিয়ে সহায় কৰে বা ফল মূলৰ ক্ষেত্ৰত আমাক যিখিনি শৰীৰত যিখিনি প্ৰটিন পাব লাগে সেইখিনি ফল মূলে আমাক সহায় কৰে আৰু ফুলৰ ক্ষেত্ৰত আমাক ফুলে ফুল গছে আচলতে সৌন্দৰ্যতা বৃদ্ধি কৰে আৰু এই সৌন্দৰ্যতা বৃদ্ধিৰ বাবে মোৰ ফুল গছ ৰুই ভাল লাগে আৰু ফল মূলৰ ক্ষেত্ৰত ফল মূলৰ গছ থাকিলে আমাৰ যিহেতু আমাক প্ৰটিনজাতীয় খাদ্য লাগি থাকে ফল মূল আমাক আপেলৰ ক্ষেত্ৰত আপেল হওঁক বা কমলা হওঁক বা সুম কমলাৰ ক্ষেত্ৰত বা আপেলৰ ক্ষেত্ৰত আমাক যিখিনি আমাক তেওঁলোকৰ যিখিনি ভিটামিন পোৱা যায় সেই ফল মূলৰ পৰা গতিকে আমি ফল মূলৰ গছোঁ ৰুব লাগে আমাক প্ৰত্যেকটো ফলেই আমাক প্ৰত্যেকটো ভিটামিনৰ যোগান ধৰে চ' আমি গোটেইবোৰ গছ গছনিৰ ক্ষেত্ৰতে আমি ৰুব লাগে গোটেইবোৰ গছ গছনি আমি ৰুব লাগে আৰু মই আচলতে জোপোহা জাতীয় গছ গছনি আমি ৰুই ভাল পাওঁ যিহেতু গছ গছনি ৰুলে আমাক গছ গছনিয়ে যিখিনি পৰিৱেশৰ ক্ষেত্ৰত আমাক গছ গছনিয়ে সহায় কৰে পৰিৱেশ এটা ভাল কৰি ৰাখে গছ গছনিয়ে আৰু আমাক গছ গছনি ৰুলে আচলতে যিখিনি গৰমৰ প্ৰভাৱটো গছ গছনি ৰুলে গৰমৰ প্ৰভাৱটো কমকৈ পৰে বতাহ বতাহ বলিলে আমাৰ মনটো বা শৰীৰটো শীতল হৈ পৰে গতিকে আমি বতাহৰ পৰা মানে গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি গছ গছনি ৰুবই লাগিব গছ গছনিয়ে আমাক যিখিনি সহায় কৰে গছ গছনিৰ ক্ষেত্ৰত গতিকে আমি পৰিৱেশটো সুৰক্ষিত কৰি ৰাখিব লাগে গছ গছনি ৰুইকেনে আৰু আমি